চহৰৰ আটাইঅতকৈ প্ৰিয় বস্তুটো হৈছে আমাৰ মহাবিদ্যালয়খন ঐতিহ্যমণ্ডিত অগ্নিগড়ৰৰ সোঁ কাষতে আমাৰ মহাবিদ্যালয়খন অৱস্থিত মহাবিদ্যালয়খনৰ শিক্ষাগুৰুসকলে আমাক নিজৰ সন্তানৰ দৰে মৰম কৰে মহাবিদ্যালয়খনৰ পৰা আমি বহুত কথাই শিকিব পাৰিছোঁ নাজানো মহাবিদ্যালয়খনক কি দিব পাৰিছোঁ কিন্তু শিকিবলৈ গৈছিলোঁ বহুত কিবাই শিকিছোঁ